গায়কসকলে কিছুমান সচৰাচৰ ভুল কৰি থাকে এটা গীত গাওঁতে যে গায়কসকলে আগতীয়াকৈ সেই গীতটোৰ কথাখিনি চাই পেলাই এইটো অনুভৱ কৰি ল'ব লাগে যে গীতটোৱে কি কৈছে গীতটোৰ কথাখিনিয়ে কি কৈছে কি বুজাব বিচাৰিছে গীতটোৰ প্ৰকাশভংগী কি এই সকলোবোৰ কথা আগতীয়াকৈ গায়কসকলে জানি লোৱাটো উচিত আৰু গায়কসকলৰ মাজত বিশেষভাৱে এটা ভুল দেখিবলৈ পোৱা যায় যে গায়কসকলে শব্দখিনিৰ গীতৰ কথাখিনি ভালদৰে উচ্চাৰণত গুৰুত্ব নিদিয়ে গায়কসকলে সেই গীতটোত থকা শব্দখিনিক ভালদৰে উচ্চাৰণ নকৰে যাৰফলত গীতটোৰ বহুতখিনি ভাব প্ৰকাশ কৰা নহয় গীতটোৰ কথাখিনি ভালদৰে প্ৰকাশ নহয়েই যদি সেই গীতটোৰ প্ৰতিটো শব্দ ভালদৰে উচ্চাৰিত নহয় আৰু গায়কসকলে সেইটোত বৰকৈ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাযায় গতিকে সেইটো কাৰণেই গায়কসকলৰ এইটো এটা ভুল আৰু আৰু মই আগতেও কৈছোঁ যে গায়কসকলে আৰু এটা ভুল দেখা পোৱা যায় যে গায়কসকলে আগতীয়াকৈ সেই গীতটোৰ কথাখিনি চাই পেলাই এইটো জানি ল'বলৈ চেষ্টা নকৰে যে সেই গীতটো গীতটোৱে কি বুজাইছে আৰু গীতটোৰ প্ৰকাশভংগী কি গীতটোৱে গীতটোৰ কথাখিনিয়ে কি প্ৰকাশ কৰিব বিচাৰিছে গীতটোৰ কথাখিনিয়ে মানুহৰ মনত কেনেদৰে সাঁচ বহুৱাইছে যে গীতটো এটা দুখৰ গীত নে সুখৰ গীত বা এতিয়া আনন্দৰ গীত সেই কথাখিনি মানুহে উপলব্ধি কৰাত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যদি এই কথাখিনি গুৰুত্ব দিয়া নহয় গতিকে গায়কসকলে এনেধৰণৰ কথাবিলাকত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন যদি গায়কে এনেসমূহ ভুল এৰাই চলে গতিকে তেখেত এজন সফল গায়ক হ'ব বুলি মোৰ বিশ্বাস আছে আৰু এনেদৰেই গায়কসকল আগবাঢ়ি যাব যদি এনেধৰণৰ ভুলসমূহ ভৱিষ্যতলৈ নকৰে